হয় আমাৰ ইয়াত চৰণীয়া পথাৰ বা জন্তুবোৰ চৰিবৰ বাবে সেউজীয়া ঘাঁহ বননি যথেষ্ট পৰিমাণে আছে কিন্তু বেয়া জলবায়ু বেয়া বতৰ প্লাষ্টিক পানীৰ অভাৱ আদিৰ বাবে পৰিৱেশ পৰিৱৰ্তনৰ ফলত জন্তুবোৰ জন্তুবোৰৰ ওপৰত বহুতো বেয়া প্ৰভাৱ পৰিছে বিশেষকৈ প্লাষ্টিক প্লাষ্টিকৰ সামগ্ৰীসমূহ য'তে ত'তে থকাৰ বাবে এই ঘাঁহ বনসমূহত বিভিন্ন ধৰণৰ অপৰিষ্কাৰ এটা পৰিৱেশে দেখা দিছে তাৰ উপৰি প্লাষ্টিক দ্ৰব্যসমূহ য'তে ত'তে থকাৰ ফলত চৰণীয়া ঘাঁহ বনৰ সংখ্য়া কমি আহিছে দিনক দিনে বৰষুণ অথবা পানীৰ অভাৱৰ ফলত জন চৰণীয়া পথাৰবোৰৰ সংখ্য়া কমি আহিছে তাৰ উপৰি খেতি বাতি কৰিবলৈ জনসংখ্য়া বৃদ্ধি বা জনসংখ্য়া বিস্ফোৰণৰ ফল ফলত খেতি বাতি কৰিবলৈ খেতিৰ পথাৰৰ মাটি কমি অহাৰ ফলত চৰণীয়া পথাৰসমূহ হাল বাই চাহ কৰি বিভিন্ন ধৰণৰ খেতি কমি কৰাৰ পৰিলক্ষিত হৈছে সেইকাৰণে চৰণীয়া পথাৰসমূহৰ সংখ্য়া কমি আহিছে তাৰ উপৰি পানীৰ অভাৱত পৰি বহুতো জীৱ জন্তু অথবা পোহনীয়া জীৱ জন্তুসমূহত বহুতো বেয়া প্ৰভাৱ পৰিলক্ষিত হৈছে গৰমত বা ৰ'দত যেতিয়া জন্তুসমূহ থাকে প্ৰখৰ ৰ'দত পৰি তেওঁলোকে পানীৰ অভাৱত বহুত দূৰলৈ যাবলগীয়া হয় ওচৰতে খাল বিল বা খোৱা পানী নথকাৰ বাবে জীৱ জন্তুসমূহে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আনকি জীৱ জন্তুসমূহ এনেকুৱা পৰিৱেশত পৰি মৃত্য়ুমুখত পৰাও দেখা যায় তাৰ উপৰি প্লাষ্টিক ভক্ষণ কৰিও জীৱ জন্তুৰ মৃত্য়ু হোৱা দেখা যায়